অঁ এই আজি হঠাৎ মনত পৰিলে অ' ভালনে অঁ সেই জীয়ৰী দিনতে লগ পোৱা তাৰপিছত এৰা এৰি আৰু অঁ বিয়া ক'ত হৈছে বা অঁ মই মৰাণৰ ওচৰতে লগ পাম কেতিয়াবা নহ্ হঠাৎ আজি ফোন নাম্বাৰটো পাই বোলো ফোন এটাকে কৰোঁ বুলি ভাবিলোঁ অঁ ল'ৰা ছোৱালীকেইটা পঢ়া শুনা কিমান অঁ অঁ মোৰ দুটা ডাঙৰজনী ছোৱালী মাষ্টাৰ ডিগ্ৰী কৰি আছে জে বিত সৰুটো ফাইভ এই মৰাণৰ জ্ঞানমত আপোনাৰ ডাঙৰ ছোৱালীজনী কোন কলেজ অঁ কলেজখন ভালেই আছে চাগে পঢ়া শুনা ক্ষেত্ৰত

সৰুজনী জে বিতে দিয়ক নহ'লে জে বিত পঢ়া শুনাটো ঠিকে বুলি শুনিছোঁ তাত মানে আগৰ প্ৰায় মানে গণ্য মান্য ব্যক্তিসকল তাৰ পৰাই পঢ়ি শুনি ওলাই যোৱা পুৰণি কলেজ তাৰ শিক্ষাটো ভাল বুলি শুনিছোঁ আৰু আমাৰ ছোৱালীজনীয়েও কয় অৱশ্যে তাৰ পৰিৱেশটো ভাল কালচাৰেল দিশতো ঠিকে আছে অঁ সাংস্কৃতিক দিশতো সৰুটো

হ'ল খালোঁ হ'ব দিয়ক পিছত আকৌ কথা পাতিম